শেষত হয় শেহতীয়া বছৰবোৰতকৈ যুগৰ জনপ্ৰিয়তা বা বাঢ়িছে বুলি মই ভাবোঁ কাৰণ আজিকালি মানুহে শাৰীৰিক কষ্ট কৰিব এৰিছে মানুহে অকল ঘৰতে বহি নেট ইউ নেটতে মানে ফোনতে বা লেপটপতে সকলো কাম কৰিব লগা হয় আজিকালি চ' মানুহবিলাকে কৰোণাৰ পৰাও বহুত কথা শিকিলে মানুহ বহুত বহি বহি সেইখিনি সময়ত বহুত মানুহে নিজৰ বেমাৰ আজাৰবোৰ লগাই লোৱা নিচিনা হ'ল সেইকাৰণে এতিয়া মানুহবোৰে এতিয়া মানুহবোৰ মানে সচেতন হৈছে কাৰণ তেওঁলোকে বহুত বহুতৰে মানে এতিয়া বিষ কোষবোৰ হ'বলৈ ধৰিছে সেইকাৰণে যোগাসন কৰি তেওঁলোকে নিজৰ শৰীৰটো বহুত সুস্থ কৰি ৰাখিব বিচাৰে সেইটো কাৰণে তেওঁলোকে যোগাসন আৰম্ভ কৰিছে বহুতে মই দেখিছোঁ বিশেষকৈ ময়ো কৰোঁ বি যোগাসন আৰু মইয়ে বহুত লাভ হৈছোঁ যোগাসন কৰি কাৰণ কিয় মই যেতিয়া লকডাউন হৈছিলে তেতিয়া মই বহুত বেছি মোৰ ৱেইট হৈছিলে বা মই যেতিয়া এলাহ এলাহ ভাৱটো আহিছিলে এতিয়া বৰ্তমান মোৰ সেই এলাহ ভাৱটো নাই মই প্ৰত্যেক সময়তে ঘপককে কিবা এটা কাম কৰিব বিচ পাৰোঁ মানে যোগাসন কৰি পিনে মই বহুত উপকৃত হৈছোঁ শাৰীৰিক মানে মই দেখিবলৈ ভাল লগা বা খীনোৱা সেইটো নহয় মই আধ্যাত্মিকভাৱেও মই বহুত লাভ লাভৱান হৈছোঁ শাৰি যোগাসন কৰি আৰু তেনেকৈ ঠিক তেনেদৰে মই বেলেগকো এনেকৈ প্ৰশিক্ষণ দিছোঁ কেইবা কেইবাজনী মহিলাক ৰাতিপুৱা ৰাতিপুৱা মোৰ ওচৰত শিকিবলৈ আহে তেনেকৈ যোগাসন আমি একেলগতে এটা টীম বনাই আমি গোটেইখনে যোগাসন কৰোঁ